ক্ৰিকেট ফুটবল হকী বেডমিণ্টন সাঁতোৰ খো খো কাবাডী মহেন্দ্ৰ সিং ধোনী বিৰাট কোহলী মেৰি কম চাইনা নেহৱাল সুনীল চেত্ৰী শচীন তেণ্ডুলকাৰ বিশ্বনাথন আনন্দ ঈশান শৰ্মা ৰোহিত শৰ্মা উমেশ যাদৱ সুৰেশ ৰাইনা ঋতুৰাজ গাইক'ড